হেল্ল' জিনু কি কৰিছা অ' হয় নেকি কি কথা ভাবিছা অ' হয়তো ময়ো দেখিছোঁ যিমানতো প্ৰদূষণ হ'ব ধৰিছে অঞ্চলটোৰ মানুহবোৰৰ নানান বেমাৰ সৃষ্টি হ'ব ধৰিছে এফালে বি চি পি এলৰ ধোঁৱা ৰাস্তাত গাড়ী মটৰৰ ধোঁৱা আকৌ ধূলিবোৰতো আছেই সেইদিনা দেউতাই নৈৰ পৰা মাছ ধৰি আনিছিল মাছখিনিও তেল তেল গোন্ধাইছে জানানে অ' তাকেহে ইমান প্ৰদূষণ হৈছে তাকেইতো ঠিক আছে বাৰু দিয়া এতিয়া মোৰ কাম এটা আছে কৰি লওঁ পিছত লগ পাম বাৰু